আমি মাছ ধৰিবলৈ যাওঁতে প্ৰথমতে জাল ব্যৱহাৰ কৰোঁ তাৰেপিছত কেতিয়াবা আমি আচৰা ব্যৱহাৰ কৰোঁ কেতিয়াবা আমি জাকৈ ব্যৱহাৰ কৰোঁ কেতিয়াবা আমি পল ব্যৱহাৰ কৰোঁ গতিকে ঠিক তেনেকৈ আমি তাৰমানে বহুত প্ৰকাৰৰ আমি মাছ মাৰাৰ পদ্ধতি ব্যৱহাৰ কৰোঁ কিন্তু কেইবছৰমান আগতে আমাৰ এইবিলাক পদ্ধতি নাছিল নাছিল মানে কিয় আমি প্ৰথমতে আমি বহু বছৰ আগতে মাছ হাতেৰে ধৰিছিলোঁ পানীত নামি পেলাই হাতেৰে পিহি পিহি মচি মচি আমি ঠিক তেনেদৰে হাতেৰে মাছ ধৰিছিলোঁ কিন্তু এতিয়া আমাৰ বৈজ্ঞানিক পদ্ধতি গতিকে এতিয়া মাছ ধৰাৰ কোনো এটা অসুবিধা নাই নানান পদ্ধতিৰে আমি মাছ ধৰোঁ আচৰা মাৰোঁ বৰজাল ফেলোঁ তাৰেপিছত এই ঘকা মাৰোঁ মেট্ৰিকাত টানি আনোঁ ঘকাই আমি মেট্ৰিকাৰ তলেদি ঘকাখন সোমোৱাই দিওঁ ঘকাখন সোমোৱাই দিয়াৰ পিছত মেটেকাখিনি উটি আহে মেটেকাখিনি আমি জাকৰি জাকৰি বামত পেলাই দিওঁ তাতে যিখিনি মাছ থাকে আমি মাছখিনি খালৈত ভৰাই থওঁ ঠিক তেনেদৰে আমি আচৰা মাৰিলেও আচৰাখন পানীত মাৰি দিওঁ মাৰি দিয়াৰ পিছত চচৰাখন টানি আনি যি মাছ উঠে আমি সেইখিনি জাকৈত খালৈত ভৰাই থওঁ গতিকে আমি মাছ ধৰিবলৈ যাওঁতে সেইবিলাক বস্তুৱেই বেছিভাগ ব্যৱহাৰ কৰোঁ কিছুমান বস্তু হয়তো আমি যেনে জাকৈখন জাকৈখন আমি একফালৰপৰা বাই বাই গৈ থাকোঁ গৈ থাকাৰ পিছত আমি কেতিয়াবা মাছ পালে খালৈত ভৰাই থওঁ নাপালেও আমি কিছুমান বৈয়ে থাকোঁ বৈয়ে থাকোঁ ঠিক তেনেদৰে আমি জাকৈ দিওঁ মাছ মাৰা সেইটো কৰিয়েই থাকোঁ এনি টাইম আৰু আজিকালি বহু ছয় সাত বছৰ আগতে যেনেকুৱা আছিল আজিকালি ঠিক তেনেকুৱা নাই লাষ্ট টাইমত আমি কি কৰোঁ মাছখিনি মাৰা হোৱাৰ পিছত যেতিয়া আমি জাল মেটেকা এইবিলাক গোটেইখিনি মাৰাৰ পিছত আমাৰ তাৰমানে তেতিয়া সেই হয় পানী কমি যায় পানী কমি যোৱাৰ পিছত আমি মেচিন ব্যৱহাৰ কৰোঁ মেচিনেৰে আমি পানীখিনি খালত ভাৰাই সিঁচি দিওঁ সিঁচি দিয়াৰ পিছত আমি বোকাত গৈ পেলাই মাছখিনি ধৰি ধৰি আমি পাচিত বা টুকুৰিত ভৰাই থওঁ ঠিক তেনেকৈ আমি মাছ মৰা পদ্ধতি কৰিছোঁ আগতে আমি ঠিক তেনেকৈ মাছ মৰা নাছিলোঁ আগতে আমি তাৰমানে এটা যান বান্ধি দিওঁ যান বান্ধি দি পেলাই কাঁহীৰে বা চৰিয়াৰে আমি সিঁচি সিঁচি সিঁচি সিঁচি এদিনৰ কামটো দুদিনত কৰিব লগা হৈছিল ঠিক তেনেদৰে আমি কিছুমান কাম কৰি কৰিছিলোঁ কিন্তু এতিয়া আমি তেনেকুৱা কাম নহয় এতিয়া আমি বৈজ্ঞানিক পদ্ধতিৰে মাছ মাৰাৰ বহুত সুবিধা পাইছোঁ মেচিন মাৰাৰ পিছত আমি পানীখিনি সিঁচি দিয়াৰ পিছত আমি নানান পদ্ধতিৰে মাছ মৰা নিয়ম অনুবন্ধন কৰি আছোঁ কিন্তু এতিয়া আমি মেচিন দি পেলাই মাছ সিঁচি দিওঁ পানীখিনি গতিকে সিঁচি দিয়াৰ পিছত পানীখিনি গোটেইখিনি নাইকিয়া হ'লে বোকাখিনি থাকি যায় বোকাত আমি সচৰ সচৰ পানীখিনি সিঁচি লৈ বোকাত মাছখিনি ধৰি আমি খালৈত ভৰাই থওঁ ঠিক তেনেদৰে আমি তেনেকৈ মাছ মাৰোঁ তাৰেপিছত আমি কেতিয়াবা দামাল দিওঁ মাছ মাৰোঁ কাৰণ খালৰ পুখুৰীটো পুখুৰীটোৰ কাষত তাৰমানে আমি দামাল এটা দিওঁ দামাল এটা দি আমি ছাইডত এটা গাঁত খান্দি দিওঁ গাঁত খান্দি দি পেলাই সেই গাঁতত পানী আহি থাকে তাতে আমি এখন জাল পেলাই থওঁ সেই পানীখিনি সিঁচি সিঁচি সিঁচি সিঁচি আমি এঠাইৰপৰা আন ঠাইলৈ ফেলোওঁ আৰু সেই জালখনত বহুত মাছ আহি আহি সোমাই থাকে ঠিক তেনেদৰে মাছ আমি মাৰা ব্যৱহাৰ কৰোঁ গতিকে আমি মাছ মাৰা পদ্ধতিটো বহুত পদ্ধতি আছে আৰু আগতকৈ বহুত কমি গৈছে আজিকালি কাৰণ আজিকালি মেচিন ব্যৱহাৰ কৰে নানান পদ্ধতি ওলাইছে আজিকালি সেইবিলাক কৰি কৰি আমি ব্যৱহাৰ কৰোঁ